আমাৰ ঘৰত বিভিন্ন জীৱ জন্তুৰ মানে গৰু আছে ছাগলী আছে আৰু কুকুৰা পোহো তাৰপিছত মই প্ৰথমতে কুকুৰাৰ কথা কৈছোঁ কুকুৰাৰ কুকুৰা আমি ৰাতিপুৱা গঁৰালত ৰাখোঁ গঁৰালত সিহঁতে এনেকুৱা ওপৰত থাকিবলে বিচাৰে টকতাত নহয় বা এনেকুৱা ডাং চাং লগাই দিলে তেনেকুৱা জেগাত থাকিবলৈ সিহঁতে বেছি ভাল পায় ৰাতিপুৱা উলিয়াওঁ ওলিয়াই মেলি কুকুৰাটো ওলিয়াই মেলি ই ওলিয়াওঁ গঁৰালৰ পৰা ওলিয়াওঁ ওলিয়াই মেলি চাউল দিওঁ খাবলৈ বা ধান দিওঁ এনেকৈ খাই মেলি সিহঁতে চৰি ফুৰে চৰি ফুৰাৰ পিছত এই এনেকুৱা কীট পতংগ পালেগে জোক বা এনেকুৱা বিভিন্ন জাতীয় কীট পতংগ পালে তাহাঁতে খায় আকৌ ঘৰলা তেনেকৈ টাইম টু টাইম আহে তেনেকৈ টাইমত আকৌ চাউল কেইটামান দিলে সিহঁতে ধান চাউল কেইটামান দিলে সেয়া খাই খাই মেলি মই গঁৰালটো ৰাতিপুৱা চাফা কৰোঁ তেনেকৈ আপোনাৰ যিখিনি মল তাহাঁতৰ থাকে সেইখিনি আমি চফা কৰোঁ ঝাৰু চাৰু মেলি ধুনীয়াকৈ চাফা কৰোঁ তাৰপিছত কুকুৰা সেইখিনিয়ে এনেকৈ চাফা কৰোঁ তাৰপিছতে আহিলোঁ আপোনাৰ ছাগলী ছাগলীও তেনেকৈ ছাগলী সিহঁতে টকতাত শুবলৈ বেছি ভাল পায় বস্তাত তেনেকৈ বস্তাত হ'লে সিহঁতৰ বহুত বেছি ওকণি হয় শুকনি যিহেতু ট টকতাত শুবলৈ বিচাৰে আৰু টকতাত শুবলৈ তাহাঁতে বেছি আৰাম পায় টকতাত শুৱাওঁ তেনেকৈ তাহাঁতৰ তাহাঁতে তাহাঁতক গঁৰাল তাহাঁতক গঁৰালত দিওঁ তেনেকৈ টকতা পাৰি দিয়া হয় টকতাত শুৱে ৰাতিপুৱা উঠে অঁ ৰাতিপুৱা চৰি মোৰ ভুল হৈছে ৰাতিপুৱা উঠে মানে ৰাতিপুৱা গঁৰাল খুলি দিওঁ গঁৰাল খুলি দি গঁৰাল খুলি দিওঁ তাহাঁতে যায় তাৰপিছত এৰ কিছুমানে এৰাল দিয়ে বা আমি কিছুমানে এৰি দিয়ে এৰাল দিয়ে ঘাঁহ খায় ঘাঁহ খাই কে ঘৰলৈ আহে পানী দিওঁ পানী খায় বা কিবা কিবি দানা চানা থাকিলে দানা দিওঁ দানা খায় দানা খাই মেলি ই আকৌ যায় ঘাঁহ চাহ খায় এইবিলাক ঘাঁহ খাই ঘাঁহ খাই আকৌ গধূলি লগা আহে গধূলি লগা বান্ধি দিওঁ তেনেকৈ টকতাত শুবলৈ দিওঁ তাৰপিছতে আহিলে গৰু গৰু পোহো তেনেকৈ গৰু তেনেকৈ এৰাল দিয়া হয় এৰে এৰনীয়া দিনত এৰি দিওঁ বা এনেকুৱা আঘোণমহীয়া হওক শাওনমহীয়া হওক এনেকৈ বান্ধি থোৱা থাকে ছমাহ বন্ধা হয় ছমাহ এৰি দিয়া হয় তাৰপিছত তাহাঁতৰো এটা আহল বহল গঁৰাল লাগে ধুনীয়াকৈ তাৰপিছতে সিহঁতেও ঘাঁহ খায় সন্ধিয়া লগা দানা চানা এইবিলাক গোটাই থ'লে দানা খাবলগীয়া হয় দানা দিয়ে দানা ঘৰৰ মানুহে বা মই দানা দিওঁ দানা দিয়ে দানা খায় ঘাঁহ খায় এইবিলাক বিভিন্ন বস্তু দানা আপোনাৰ এনেকেই যেনে তেনে কলগছ কাটি টুকুৰা টুকুৰকৈ সিজাই সেই সিজাই দিলে বস্তুবিলাক বেছি ভাল পায় সিহঁতে খাবলৈ সিজাই সিজাই দিলে বেছি ভাল পায় সিহঁতি আৰু দা দানাটো সিজাই দিব লাগে তেতিয়া বেছি ভাল পায় সিহঁতৰ কাৰণে বেছি ভাল হয় ধুনীয়াকৈ খায় তেতিয়া খাই ঘাঁহো খায় ঘাঁহ তাৰপিছত সময়ে সময়ে পানী দিব লাগে গৰমৰ দিনত বেছি ৰ'দ থাকে ন তেতিয়া এৰি এৰাল দি থ'লে পানী দিব লগা হয় পানী দিলে পানী দিয়া তেনেকৈ চাফা কৰোঁ চাফা কৰোঁ মুচি কৰি কেতিয়াবা থৈ দিওঁ গোবৰ চোবৰ এইবিলাক দ'ম থাকে গোবৰ পেলোৱা জেগা থাকে তাত পেলাওগৈ গোবৰ চোবৰ সৰা সাৰোঁ তাৰপিছতে মোচোঁ মুচি মেলি এইবোৰ মুচি মেলোঁ সাৰোঁ তাৰপিছতে ঝাৰুদি সাৰোঁ মোচোঁ তাৰপিছতে এই তেনেকৈ গৰুটো আমি গৰু গৰুৰ পৰা আমাৰ বহুত উপকাৰো হয় গৰু ছাগলী প্ৰত্যেকটো বস্তুৰ পৰা উপকাৰ হয় সেইখিনিয়ে ক'বলগীয়া মোৰ কথা তেনেকৈ চাফা কৰা হয় গৰু তেনেকৈ বান্ধিয়েই হ বান্ধিয়ে ৰখা হয় এতিয়ালৈ সামৰিছোঁ